হেল্ল' কওক কেনেকুৱা ভালনে মোৰ ভাল এতিয়া কি কৰি আছানো এনেই গৰু গৰু কেইজনীমান আছে গাখীৰ অঁ হয় নেকি অঁ

মোক গাখীৰ অকমান লাগিছিলে এতিয়া দিবপৰা নহ'ব নেকি সেইটোও হয় এনেই বেলেগ ক'তো পোৱা নেযাবনে অঁ মোক এমোনমানেই লাগিব

এনেই সদায় দি থকা দি থকাকণো দিব নোৱাৰিব নে কি

চিকিৎসা নাইকৰা নেকি বাৰু অঁ ৰেগুলাৰ দিয়া কণ অ এনেই এতিয়া সকামকণৰ কাৰণে যোগাৰটো কৰি দিব আপুনি পাৰিব নহয়

এই নৱেম্বৰ দহ তাৰিখমানলৈ অঁ অঁ ভাল হৈছে নহয় এতিয়া অলপ অঁ খালি এইকণ গাখীৰকণ ভাল দিব আৰু আপুনি আপুনি গাত লৈ দিব আৰু

অঁ ঘৰত ভাল নহয় আপোনালোকৰ অঁ অঁ ভাল ভাল ঠিকে আছে অঁ এতিয়া অকমান ভাল হৈছে আৰু মাজতে বেয়া হৈছিলে অঁ ঠিক আছে বাৰু অঁ অঁ অঁ